হেল্ল' শুন না এতিয়া যে আমি এইগিটা পৰীক্ষা দিলোঁ এই পৰীক্ষাকিটা দিয়া পিছত তো মানে কি পঢ়িম বুলি ভাবিছ ডিগ্ৰীটো কৰা পিছত

কৰিলোঁ বাৰু যদি আমি এইগিটা যদি কৰা পিছতো যদি নাপাওঁ চাকৰি এটা তেতিয়া কি কৰিবি

তাকে লোণ এটা লৈ পেলাই কৰিব লাগিব আৰু বাকীখিনি

ঠিক আছে বাৰু দে তেন্তে দে